হেল্ল' পৰী বাইদেউ হেল্ল' পৰী বাইদেউ অঁ শিৱসাগৰ ফুৰিবলৈ যাম বুলি ভাবিছোঁ কি কি আছে বাৰু চাবলগীয়া জেগা ক'ব পাৰিবনি অঁ যাম বুলি ভাবিছোঁ কওকচোন বাৰু কি কি জেগা চালে ভাল হ'ব মই আপোনাৰ কি কয় গোলাঘাটৰ পৰা

অঁ অঁ এনেই তাত হেৰি পিকনিক চিকনিক খাব পৰা হ'ব নহ্ এইবিলাক সব টিকট চিষ্টেম নে কি সোমাবলৈ শিৱদৌলত নালাগে নহ্ শিৱদৌল জয়দৌলত নালাগে নহ্ অঁ অঁ অঁ অঁ পুখুৰী পাৰ নহ্

তাকে যাম বুলি ভাবিছোঁ মই বোলো সুধি লওঁচোন বাৰু কিমান দূৰত্ব হ'ব কি কথা ধৰি লওক কি কয় শিৱসাগৰখনে তাৰমানে কি কি আছে মানে চাম বুলিয়ে ভাবিছোঁ মানে অঁ তাকে এতিয়া কোনদিনাখন যোৱা হয় ক'ব নোৱাৰিছোঁ খালি যাম বুলি ভাবিছোঁ আগতীয়াকৈ বোলো ফোনটো কৰি সুধি চাওচোন এতিয়া ডিচেম্বৰ মাহ সোমালে নাই পিকনিক যাম বুলি ভাবিছোঁ শিৱসাগৰলৈকে মানে অঁ গৈ পোৱা নাই কোনোদিন সেইকাৰণে বোলো আপোনাকে চিনি পাও বোলো ফোন এটা কৰি সোধোচোন অঁ

হ'লেও বেছি পইচা খৰচ নহ'ব চাগে নহ্ অঁ অঁ তাকে খানাটো তাতে খাই আহিম বুলি ভাবিছো সেইকাৰণে পিকনিক প্লেচ আছে নাই সুধি লওঁ বোলো অঁ অঁ আমাৰ পৰিয়াল যাব আৰু অঁ হয় নেকি অঁ অঁ শিৱসাগৰত যদি আপুনি জানিব ভালদৰে অঁ ঠিক আছে বাৰু হ'ব দিয়ক মই সেইটো কথা জানিবলৈকে ফোন কৰিলো আপোনালৈ অঁ ঠিক আছে ধন্যবাদ অঁ অঁ